আমি ঘৰতে পোৱা বস্তুৰে চালৰ যিবিলাক যতন লওঁ সেইবিলাক যেনে হালধি হালধি মাটিমাহ জেতুকা নেমু টেঙা এলোভেৰা সৰিয়হ পিছি লগাওঁ এইবিলাকৰ পৰা আমাৰ চালবিলাক বহুত উন্নত হৈ থাকে আমি যিবিলাক বজাৰৰ পৰা কিনি আনো সেই সামগ্ৰীবিলাক লগালে চালৰ কেতিয়াবা ক্ষতি হ'ব পাৰে কিন্তু আমাৰ ঘৰতে যিবিলাক বস্তু উৎপাদন কৰি লওঁ চালত লগাবৰ কাৰণে সেইবিলাকৰ পৰা কোনো ক্ষতি সাধন নহয় আমাৰ খৰ খজুৱতিৰ কাৰণে যেনে মহানিম মহানিমৰ পাত লগালে আমাৰ খৰ খজুৱতি যদি ভাল হয় আৰু হালধি মাটিমাহ পিছি একেলগে লগালেও আমাৰ খৰ খজুৱতি যদি ভাল হয় হালধি মা মাংগলিক কামত বিয়া সবাহ এইবিলাকতো ব্যৱহাৰ কৰা হয় এইবিলাক সদায় চালত লগালে আমাৰ চালখন সদায় নিমজ হৈ থাকে আৰু হালধি ৰস মানুহে খাবও পাৰে হালধিৰ ৰস খালে মানুহৰ তেজ পৰিষ্কাৰ হয় আৰু এলাৰ্জিৰ পৰা মুক্ত হ'ব পাৰে